খেলক নিজৰ কেৰিয়াৰ হিচাপে বাচি লোৱা মোৰ লগৰ ৰমেন বড়োক মই বহুত ভালদৰে চিনি পাওঁ ল'ৰাজন সৰুৰ পৰাই খেলৰ প্ৰতি অতি সক্ৰিয় তেওঁ ফুটবল খেলি খুব ভাল পায় তেওঁ ফুটবলৰ কাৰণে যিকোনো কাম কৰিব পাৰে বৰ্তমান তেওঁ উচ্চ শিক্ষাৰ বাবে ফুটবল শি শিকিবলৈ কাৰণে তেজপুৰত প্ৰশিক্ষণ লৈ আছে আৰু আশা কৰোঁ খুব সোনকালে তেওঁ আমাৰ ৰাজ্যৰ হৈ বা আমাৰ ষ্টেটৰ হৈ বা আমাৰ ডিষ্ট্ৰিক্টৰ হৈ খেলিবলৈ যাব তাৰবাবে তেখেতক অল দা বেষ্ট থাকিল আৰু শিক্ষাৰ্থীসকলে স্কুলত খেলত অংশগ্ৰহণ কৰে তেওঁলোকে আমাৰ লগত বহুত ভালদৰে খে খেলে সেইবাবে তেওঁলোকক অশেষ ধন্যবাদ